হেল্ল' অঁ হেৰি পাব হেৰি কেইটামান বজাৰ টিকেটটো এতিয়া হেৰি কৰিম অঁ এতিয়া টিকেটৰ হেৰি দামটো হেৰি হেৰি হ'ব নহয় এশ এশ টকামানকৈ দিব লাগিব অঁ এশ টকামানকৈ দিব লাগিব অঁ অঁ কাটি দিওঁনে অঁ অঁ হেৰি কি এতিয়া কেইটামান বজাত আপোনালোকে পাবহি এতিয়া ইয়াত টিকেট কাটিবলৈ অঁ গধূলি গধূলি হেৰিয়াত যাব অঁ অঁ তেতিয়াহ'লে মই হেৰি কাটো আপুনি হেৰি পইচাটো হেৰি কৰক অঁ আৰু কিবা কিবি হেৰি কৰিবনে আপোনালোকে অঁ অঁ গোটেইকেইটা আপুনিয়ো পইচা দিবনে নে নে এক্সট্ৰা এক্সট্ৰাকৈ দিব অঁ এশ টকামানকৈ দিব লাগিব অঁ অঁ গধূলিহে যাব তেতিয়া আপোনালোকে ৰাতিপুৱা হেৰি পাঁচটামান চাৰে পাঁচটামান বজাত তেনেকুৱাত পাবগৈ আৰু অঁ তাৰপৰা সেয়া তাৰপৰা আকৌ ক'ত ফুৰে ফুুৰিব পাৰিব আপোনালোকে হেৰি কৰি পিনি অঁ অঁ অঁ অঁ গোটেই কেইজনৰ ভাড়া আপুনিয়ে দিব অঁ অঁ

আৰু কিবা কিবি হেৰি কৰিবনে বজাৰ চজাৰ কৰিবনি গুৱাহাটীত আপোনালোকে অঁ অঁ কি কি ল'ম বুলি ভাবিছে আকৌ এতিয়া হেৰি ইয়াতে গুৱাহাটীলৈ আহি

অঁ অঁ অঁ হেৰিয়ৰ মন্দিৰত সেৱা চেৱা কাঢ়িম বুলি নাইভবানি

অঁ অঁ